মাছ ধৰাৰ ক্ষেত্ৰত মইতো বহুত ভালেই পাওঁ আমি লগৰ কেইজনমান মাছ ধৰিবলৈ নৈ বিললে যাওঁ প্ৰায়ে গৈ থাকো এবাৰ আমি নৈত মাছ ধৰিব যাওঁতে হঠাত বতৰটো বেয়া হৈ আহিল ঘূৰ্ণী বতাহ আহিল তেনে সময়তে জালখন আমি উঠাই আনিবই নাপালো মানুহকেইজন ততাতয়াকৈ ওপৰলৈ উঠি আহিলো আধা ৰাস্তাতে আমি মাছ মাৰিবলৈ গৈ গুচি আহিবলগা হ'ল ল্বতাহ বৰষুণ এৰাৰ পিছত আমি আমি জালখনৰ জেগালৈ গ'লো কিন্তু জালখন সেই জেগাত নাই বতাহে উৰুৱাই লৈ গ'ল পানীৰ সুতত জালখন কৰবাৰ পালেগে জালখন এৰি আহিবলগা হ'ল আৰু ওচৰৰ লৈ বিলত এনে জাল বাবলে গ'লে চিচাৰ পৰি থাকে সেয়ে মাছ মাৰিব যাওঁতে কিন্তু সাৱধানতা ল'ব লগা হয় আমাৰ ইয়াত ঘূৰ্ণী বতাহ বা বহুত বেয়া বতৰৰ পৰিস্থিতি খুব কম হয় হ'লেও কেতিয়াবা কঠিন পৰিস্থিতিৰ সৈতে পৰিব্লগা হয় সেইভাগে আমি মোকাবিলা কৰিবলগা হয় আৰু